আমাৰ ইয়াত প্ৰশিক্ষণ মানে বহুতখিনি হয় এই খেলপথাৰ প্ৰশিক্ষণ হয় আছে ডাঙৰ ফিল্ড এখন আছে গাঁৱতে প্ৰশিক্ষণ মানে বল ফুটবল ভলীবল ক্ৰিকেট খেল ক্ৰিকেট খেল নাইটটোও হয় ৰাতি কেতিয়াবা প্ৰশিক্ষণ ভলী খেলোঁ নাইটো হয় ৰাতি বৰ ডাঙৰ আছে এৰিয়াটো ডাঙৰ আছে আমাৰ মদাৰখাট মৌজাত মানে মানে চৰকাৰেও সুবিধা দিয়ে ধৰ কেতিয়াবা সমান কৰিবলৈ চৰকাৰে ৰুলাৰ চোলাৰ আনি খুব লাহে লাহে সুবিধা দিয়ে তাত মানে কেতিয়াবা মানে ঘাঁহ চাহ উঠা কেঁচি এখন আছে হেৰি এখন আছে সেই ৰাইজে মানে বিচাৰে ৰাইজে সুবিধা কৰি দিয়ে প্ৰশিক্ষণ মানে ল'বলৈ ধৰ যি যিমান হ'লেও গাঁৱৰ ৰাইজে কোৱা মানে ধৰ ৰাতিয়ে মানে নাইট খেলোঁ বুলি এমাহ ডেৰমাহলৈকে খেল পতা হয় ধৰ ক্ৰিকেট খেল এক মানে পোন্ধৰদিন বিছদিন সেইখন যোৱাৰ পিছত আকৌ ভলী খেলো হয় ভলী খেল হ'লে মানে ধৰক ফিল্ডখন সমান আছে নাই মানে ধৰ কেতিয়াবা সুবিধা মানে ধৰ ৰাইজে বিচাৰি চৰকাৰৰ ফালৰপৰা সুবিধা কৰি থাকে ৰুলাৰ গাড়ী আহি মানে সুবিধা কৰি সমান চমান কৰি আকৌ ভলী খেল হয় ফুটবল খেলোঁ কেতিয়াবা মানে ধৰ ডাঙৰকৈ পাতে আপোনাৰ পোন্ধৰ দিন দহদিন তাৰপিছত ক্ৰিকেট খেল হ'লেও নাইট ক্ৰিকেট খেল হয় নাইট মানে ধৰ কেইবাটাও পাৰ্টি আহি ধৰ ক্ৰিকেট খেল মানে ধৰ খেলিবলৈ সুবিধাৰ মানে কৰি আমাৰ ফিল্ডখনত মানে ডাঙৰকৈ পাতিবলৈ ধৰ পাতিবও পৰা যায় খেলিবও পৰা যায় তাত মানে কেতিয়াবা সমান নহ'লে বোলে ৰুলাৰ চোলাৰ আনি সমান কৰিবলৈ ধৰ মানে ঘাঁহ গজিলেও মানে ধৰ এনেকুৱা হেৰি আছে ঘাঁহ কাটিবলৈ মেচিন আনি দিয়ে সুবিধা কৰোঁ ৰাইজে বহুতখিনি কৰিব পাৰে ধৰ লাগে মেলে ধৰ চবেই গাঁৱৰ ৰাইজেও লাগে ধৰ বাহিৰৰ মানে ধৰ কোনোবা সুবিধা চৰকাৰৰ ফালৰপৰা সুবিধা দিয়া অন্য ফালৰপৰা সুবিধা দিয়া ধৰক কেতিয়াবা মানে বৰ্তমান ফিল্ডখনো এনেকুৱা হৈছে বা ঘাঁহ বহুত হৈছে ধৰ বাউণ্ডেৰীটো বা এনেকৈ মাৰিব লাগে ধৰক এনেকুৱা এনেকুৱা বা বল চলবোৰ যায় ধৰ ৰাইজে ক'লে ধৰ এনেকুৱা চৰকাৰ মানুহ আহিলে সুবিধা কৰি দিয়ে ধৰ মানে এৰিয়াটো মানে ডাঙৰ হ'লে খেল খেলিবলৈয়ো মানে ৰাইজখিনি ভাল হয় ধৰক নাইট খেল হ'লে কেতিয়াবা দিনতো খেলিবপৰা যায় দৌৰ কেতিয়াবা দৌৰ চৌৰো হয় ধৰক ফিল্ডত ফুটবল এতিয়া মানে আমাৰ ইয়াত ছমাহ তিনিমাহে মূৰে মূৰে পাতিয়ে থাকে ধৰ ক্ৰিকেট খেলো পাতে ধৰ অকণমান বাৰিষা দিনৰত অকণমান দিগদাৰ হয় আৰু বাৰিষা এইকেইটা দিনত ধৰক পানী চানী হয় কাৰণে ফিল্ডত মানে অকণমান অসুবিধা পায় মানে ল'ৰা ছোৱালীবোৰ নো অসুবিধা পায় গাঁৱৰ ৰাইজে মানে হেৰি কৰে মানে মনা কৰি দিয়ে ধৰক এতিয়া খৰালি দিনত আমাৰ ধৰক হৈয়ে থাকে খৰালি দিনততো বেছিভাগ মানে খেল মানে বেছি হয় মানে খৰালি দিনত ইটো পাৰ্টী বা ইটো পাৰ্টি আহিতো আজি এইবাৰ নাইট খেলোঁ বা দিনতো খেলখন খেলিব মানে বিচাৰিলে ধৰ দিনতো খেল হয় ধৰিলোৱা কেতিয়াবা লাইটৰ ব্যৱস্থা কৰি ৰাতি নাইটত নাইট খেলিবলৈ হ'লে ধৰ নাইট খেলো হয় ধৰ ৰাতি কৰিব বিচাৰিলে ফুটবল খেল ধৰ ছোৱালী ফুটবল খেলো হয় কেতিয়াবা দিনতে হয় ফুটবল খেল ৰাইজে যোগাযোগ কৰিলেহে মানে ধৰ কৰিব বিচাৰিলে ধৰ খেলখন পাতিবলৈ ধৰ ভালকৈ পাতে ধৰ ধুনীয়াকৈ হয় ধৰ নামো হয় আমাৰ মদাৰখাট মৌজাত নাম আছে ধৰ ফিল্ডখনৰ কাৰণে ধৰ যিখিনি যথেষ্টখিনি নাম আছে ধৰ সহায় সুযোগ পাইছে ৰাইজৰপৰা পাইছে চৰকাৰৰ ফালৰপৰাও পাইছোঁ আমাৰ সুবিধা বহুতখিনি হৈছে ধৰক খেল যিমান খেল খেলা ধৰ যিমানখিনি হয় ধৰক ৰাতি নাইটত দিনত হ'লেও মানে খেল খেলিলে পুৰস্কাৰ যি হ'লেও ধৰ ভালকৈ দিয়ে নাইট খেল হ'লে মানে লাইটৰ কাৰণে ধৰ ব্যৱস্থাটো অকণমান দিগদাৰ হয় ধৰ ক'ৰবাত সুবিধা কৰি ধৰ নাইটৰ কাৰণে ধৰ লাইটৰ ব্যৱস্থাটো কৰি আহি যায় ধৰ ক্ৰিকেট খেল তাৰপৰা আকৌ মানে ধৰ খেলত ক্ৰিকেট খেলত লাইট নাইটত হ'লেতো ক্ৰিকেট খেলত বহুতখিনি বৰ্তমান ধৰ কৰিব ল'লেও ধৰ ফুটবল খেল ফুটবল খেলতো দিগদাৰ হয় ভলী খেল ভলী খেলো হয় ভলী খেলোঁ ধৰ নাইটত হ'লে মানে অকণমান দিগদাৰ হয় দিনে পোহৰে হ'লে মানে ধৰ অকণমান ভাল হয় ৰাত্ৰি হ'লে মানে লাইটটো যোগাৰ কৰিবৰ হয় কোনোবা সুবিধা কৰি ধৰ ৰাইজে চৰকাৰক বিচাৰি ধৰ সুবিধা কৰি দিয়ে ধৰ তাতে এৰিয়াটো ডাঙৰ হ'লে মানে খেলিবলৈ বহুতখিনি মানুহ হয় যথেষ্ট হয় আমাৰ চোৱা ৰাইজেও বহুত হয় ভাল হয় মানে খেল গাঁৱৰ মানুহখিনি চাবলৈ কাৰণে ধুনীয়া মানে যথেষ্টখিনি ভাল হয় আমাৰ ইয়াত মানে মদাৰখাট মৌজাত সুবিধা আছে বহুতখিনি সুবিধা আছে আমাৰ ইয়াত মানে ক্ৰিকেট খেলটো বেছিভাগ হয় আৰু ভলী খেল ফুটবল খেল ভলী খেল ভলী খেলটোতো বেছি আহি যায় ক্ৰিকেট খেলটো বেছি এতিয়া বেছি আগতেতো ইমান নাছিলে এতিয়া ক্ৰিকেট খেলটো বেছি হোৱা হয় ধৰক আগতে মানে বল খেলটোতো বেছি হৈছিলে প্ৰথমতে বল খেল হ'ল ওলালে বল খেল হোৱাৰ পিছৰপৰা এতিয়া ক্ৰিকেট খেলটো বেছি ক্ৰিকেট খেলটো বেছি হোৱা হ'ল